মই ৰন্ধনৰ সময়ত বেছিভাগ মই মোৰ পাকঘৰত আৰু মোৰ বেছিভাগ মই মোৰ পাকঘৰত মাটিৰ বাচন বেছিকে ব্যৱহাৰ কৰোঁ কাৰণ মই শুনিছোঁ যে মাটিৰ বাচনত যদি আমি ৰন্ধন ৰান্ধো বা মাটিৰ বাচনত যদি আমি ৰাখো বস্তুবোৰ খাদ্যবোৰ তেতিয়া সেয়া কোনো মানে তাত চিন্তা কৰিব লগা কোনো কেমিকেল জাতীয় বস্তু তাত নাথাকে সেইবাবে মই যিমান পাৰে মোৰ ৰন্ধন সামগ্ৰীবোৰ বা মোৰ হেৰি বাচনবোৰ যিমান পাৰে মই মাটিৰ ব্যৱহাৰ কৰোঁ বা কাঁহৰ ব্যৱহাৰ কৰোঁ কাঁহ বাচন আৰু এনেকুৱা কিছুমান বাচন ব্যৱহাৰ কৰোঁ যিবোৰ নেকি বস্তুবোৰ ৰাখিবলে সুবিধাজনক হয় কাৰণ এইবোৰ বাচন মই এইটো কাৰণেই ব্যৱহাৰ কৰোঁ যাতে আমাৰ স্বাস্থ্যত কোনো ধৰণৰ মানে হানিকাৰক নহয় কাৰণ যিবোৰ ষ্টীলৰ বাচন আছে বা প্লাষ্টিকৰ বাচন আছে সেইবোৰ আমাৰ স্বাস্থ্যৰ কাৰণে বেয়া যেনে প্লাষ্টিকৰ যিবোৰ বটল আছে পানীৰ বটল সেইবোৰত যদি আমি পানী লওঁ তাতো কিছুমান কিছুমান ধৰণৰ কেমিকেল আছে যিটো আমাৰ স্বাস্থ্যত প্ৰভাৱ পৰে